অ মই মানে সৰু সুৰা অকণমান মানে ব্যৱসায় কৰোঁ প্ৰথমতে মই নিজৰখিনি কৰিছিলোঁ বা মোৰ ফেমিলি মেম্বাৰখিনিৰ কৰিছিলোঁ মানে হেৰি মেখেলা চিলোৱা চাদৰৰ পতি লগোৱা চাদৰৰ দহি বটা কিন্তু এতিয়া মানে কি হৈছে মোৰ আজি দুবছৰৰ পৰা মোৰ মিষ্টাৰ ট্ৰান্সফাৰ হৈ গৈছে চিকিমত আৰু ছোৱালীজনীও কলেজত যায় মই অকলে ঘৰত মানে ঘৰ হলেওতো বেছি কামেই থাকে কিন্তু কোৱাটাৰৰ কাম বুলিবলৈতো একো নাই এবাৰ কৰিলেই হৈ যায় মোৰ টাইমখিনি বহুত পাই যাওঁ মানে এই টাইমখিনিৰ সৎ ব্যৱহাৰৰ কাৰণে মই লাহে লাহে মানে মোৰ বান্ধৱীজনীৰ বা মোৰ ওচৰ চুবুৰীয়াৰখিনি কৰিবলৈ ল'লোঁ কাপোৰ দহি গুঠা আৰু মানে মেখেলা চিলোৱা তাৰ উপৰি এই চাদৰ মেখেলাত ফুল তোলা এইবিলাক মানে সৰু সুৰা বা এই কুৰ্টা চুৰ্টাবিলাক চিলোৱা এনেই আৰু চিলাই কামৰ মানে মেচিনৰ সেইবিলাক কৰিব ল'লোঁ আৰু গ্ৰাহক বুলিলে মোৰ মানে এই ওচৰৰ পাঁজৰৰ যিখিনি নেইবাৰ আছে সেইখিনিয়ে আহে আহি পেলাই সেইখিনিৰে মই কৰি আছোঁ তাৰ উপৰি ঠাণ্ডা দিনত মই ভৰি মোজা ব্যৱসায়ী ভিত্তিতে কৰোঁ মানে মানে কোনোবাই যদি নিয়ে আৰু ভৰি মোজা চুৱেটাৰ হাত মোজা টুপি আৰু বাচ বিশেষকৈ বাচ্চাবিলাকৰ কৰোঁ বাচ্চাবিলাকৰ কৰিলে কি হয় পটককৈ ওলায় ডাঙৰৰ মানে আৰু মানে পূৰা পাৰ্ফেক্টো হ'ব লাগিব সেইটো নহ'লে আৰু মানে অলপ অসন্তুষ্টি মানে সেইটো ভাল নহ'ল কিন্তু বাচ্চাবিলাকৰ সেই কমপ্লেইনটো নাহে অলপমান ডাঙৰ সৰু হলেও মানে সিহঁতৰ কথা নাই বাচ্চাৰ টুপি হাফ চুৱেটাৰ বা লং পেণ্ট মোজা এইবিলাক কৰি পেলাই চলাই আছোঁ আৰু মই বস্তুবিলাক আৰু মই কাপোৰবিলাক এটুকুৰা কাপোৰত মানে বিশ টকা পৰে মানে ফল্চ আনিলেতো পোন্ধৰ টকা আৰু যদি মই লাইনিং লওঁ আধা মিটাৰ লাগে বা আশী চেণ্টিমিটাৰ লাগে সেইখিনিত মানে বিশ টকা বা পঁচিছ টকা লাগে আৰু তাকুৰি এটা লাগিল তাকুৰিটোততো পাঁচ টকা মানে আৰু যদি মই মানে ডৰ্জন হিচাপত বা বান্দিল হিচাপত আনো তেতিয়া মই ফাঁচি বজাৰৰ পৰা আনো তেতিয়া মানে কম হয় মানে গোটেইখিনি মানে এটা এটাকৈ নানো গোটেইবিলাক কাপোৰ আনিলে তাৰমানে ট'টেলত মানে পইচাটো দি পেলাই আনো তেতিয়া মানে বেছিকৈ আনিলে লাভ হয় আৰু এনেই যদি অলপ অলপ আনো এতিয়া ডলি সূতা এটা আনিলে আজিকালি বিভিন্ন ওলাইছে আগতেতো এটায়ে আছিল ডলি সূতা মানে পঁচিছ টকা এতিয়া সেইটোৰ দামো পঁয়ত্ৰিছ টকা হৈছে কিন্তু আজিকালি নতুন নতুন মানে তলা সূতা ওলাইছে বৰ্ণালী পাতৰ ওলাইছে বিভিন্ন ওলাইছে সেইবিলাকৰ কোৱালিটি লৈ বেলেগ বেলেগ দাম কিছুমানৰ হয়তো দহ টকা কিছুমানৰ বিশ টকা কিছুমানৰ পোন্ধৰ টকা সেই বস্তুটো অনুযায়ী আৰু মানুহজনৰ মানে মোক যিখিনি দাম দিব সেই মানুহজনৰ ওপৰত ভিত্তি কৰি মই সেই গুলিবিলাক দিওঁ কেতিয়াবা চাদৰত দহি গোঠোঁতে কিছুমানক মণি লাগে সেই মণিখিনিত দিলে মই অলপ পইচাটো বেছিকৈ লওঁ আৰু যদি মণিখিনি দিব নালাগে তেতিয়া অলপ কমকৈ লওঁ আৰু পইচাটো মোৰ তেনেকুৱা ধৰা বন্ধা নাই যিহেতু মোৰ মানে একদম আৰু মানে বিজনেচ কৰিয়ে মই খাব লাগিব সেইটো নাই মই মনোৰঞ্জন আৰু টাইম পাছৰ কাৰণে মই মানে এইটো কাম কৰি আছোঁ সেইকাৰণে মানুহখিনিক মই কওঁ আৰু মই যিখিনি এইখিনি মানুহ মোৰ নেইবাৰ সেইকাৰণে মই কওঁ যে পইচা কিমান লগিব যেতিয়া সোধে মই কওঁ বোলে মোক পইচাটো অন্যতকৈ অকণমান কম দিব অন্যততো বহুত বেছি মানে হিচাপত চাই বহুত বেছি মোক অন্যতকৈ কম দিলেও মোৰ যথেষ্টখিনি লাভ হয় সেনেকৈয়ে মই কৰি আছোঁ আৰু